গোলাঘাট জিলাৰ মানুহৰ দৈনন্দিন সন্মুখীন হোৱা কিছুমান সাধাৰণ প্ৰত্যাহ্বান বা সমস্যাবোৰ হৈছে ৰাস্তা পদূলি যাতায়তৰ আৰু অতিকৈ গোলাঘাট ডিষ্ট্ৰিকৰ নলা নৰ্দমা

গোলাঘাট ডিষ্ট্ৰিকতে বুলি ক'বলে গোটেই পানীয়ে ভৰি পৰে এতিয়া

এনিমেলৰ জন্তুবিলাকে বহুত কষ্ট পাই বাৰিষা দিনত বানপানীৰ পৰা

আৰু বহুত তেনেকুৱা হৈছে ট্ৰেফিক ভাল নহয় আমাৰ ইয়াৰ আৰু জন্তুবিলাকো বহুত ধৰি লওক ভয় খায় কিছুমান ধৰি লওক এতিয়া খাদ্য বিচাৰি বহুত দূৰলে গুচি যাব লগা হয় তেতিয়া বহুত জন্তু তেনেকৈ মৃত্যু মুখত পৰে আৰু বেমাৰ আজাৰো হয় তেনেকৈ

নিজৰ টাউনখনে বা নিজৰ ওচৰৰ পৰিৱেশবোৰে ভাল নহয় জনসাধাৰণৰ মাজত সেইটোৱে আচলতে সমস্যা কাৰণ আজি ভালকৈ আপুনি ক'ৰবালৈ ওলাই যাবলে গ'লে গোটেই পানী দুনি নলা নৰ্দমাবিলাকত ভৰ্তি হৈ থাকে

আৰু আমি

কিছু সু জীৱ জন্তু ধৰি লওক সুৰক্ষাটো বিচাৰোঁ আমি কাৰণ কেলে আমাৰ কাজিৰঙাখন

গোলাঘাট ডিষ্ট্ৰিকখন এতিয়া যিমান উন্নত আৰু উন্নত হোৱাটো বিচাৰোঁ আৰু গোলাঘাট জিলাৰ এতিয়া মানুহৰ দৈনন্দিন সমস্যা বহুত সেই সমস্যাখিনি দূৰ কৰিবলৈ কাৰণে নেতাসকলে কিছুমান

সেইবোৰ সুবিধা দি যদি নেতাসকলে আগুৱাই নিয়ে আমাৰ গোলাঘাট জিলাৰ মানুহৰ দৈনন্দিন সমস্যাবোৰ নাইকিয়া হৈ যাব আৰু গোলঘাট ডিষ্ট্ৰিকখন এদিন